মই হাইকত দেখা পোৱা আটাইতকৈ ধুনীয়া মোৰ কাৰণে অপ্ৰত্যাশিত বুলি ক'ব লাগিব ধুনীয়া বস্তুটো হ'ল জুকো ভেলি নাগালেণ্ড আৰু মণিপুৰৰ যিটো বৰ্ডাৰত আছে সেনাপতি মানে এখন আমি এখন জেগাত আছে জুকো ভেলিটো জুকো ভেলিতটো সকলোৱে জানেই বাৰু নাম শুনিছে জুকো ভেলিটো আপোনাৰ এবিধ বিশেষ ফুল ফুলে তাত এটা সময় এটা মান্থ মাহত এটা ফুলে আই থিংক সেই মাহটো আছিলে হয়তো ডিচেম্বৰ নবেম্বৰ মানত তেনেকুৱা হ'ব এই সেই মাহটোত আপোনাৰ তাত বিশেষ ফুল ফুলে আৰু সেই ফুলটোৰ কাৰণেই বহুতেই মানে বহুত মানুহ বিদেশৰ পৰাও হওক মানুহ চাব যায় সেই ফুলটোৰ কাৰণে আৰু ফুলটো ফুলিলে খুবেই ধুনীয়া হয় এই জাগাখিনি জুকো ভেলিটো যিটো পাহাৰ এৰিয়া হয় এটা সেইটোৱে আমাৰ চি লেভেলতকৈ টু থাউজেণ্ড ফ'ৰ হাণ্ড্ৰেড আই থিংক ফিফটি টু মিটাৰ ওখ হয় তহ হাইটো হয় ভালেখিনি আৰু সেইটো কোনোটো গাড়ী মটৰ বাৰু যাব নোৱাৰেই সেইটো চাৰি পাঁচ ঘণ্টাৰ ট্ৰেক কৰিব লগা হয় খোজকাঢ়ি যাব লগা হয় কমেও পাঁচ ছয় ঘণ্টা পাঁচ ছয় ঘণ্টা খোজকাঢ়ি ট্ৰেক কৰি যাব লগা হয় তাত জুকো ভেলিত তহ ফুলটোৰ কাৰণে তহ বহুতো মানুহে চাব যায় হেইটো সময়ত তহ সেইখিনি খুব খুব ধুনীয়া এটা জুকো ভেলি চাবৰ কাৰণে খুব ধুনীয়া জেগা হয় আৰু আপোনাৰ নেক্সট টেণ্ট কেম্প পাতিয়ে থাকিব লগা হয় তাত জুকো ভেলি গ'লে বা তেনেকুৱা যিহেতু আপোনাৰ কাষে কাষে তেনেকুৱা ঘৰ বা তেনেকুৱা একো দেখা পোৱা নাযায় তহ কেম্প কৰি থাকিবৰ কাৰণে খুব বেছি ভাল এটা পৰিৱেশ আৰু ভাল লাগে খুব এটা সেইটোৱে আৰু ফটো ফটোতো খুব ধুনীয়া তাতে তুলিবৰ কাৰণে খুব ধুনীয়াই এটা কাৰণ যিহেতু পৰিৱেশটো খুব ধুনীয়া হয় চব পাহাৰ এৰিয়া গ্ৰীনি হয় এৰিয়াটো আৰু তাতে ফুলবোৰ ফুলি থাকে তহ খুব বেছি ধুনীয়া এটা জেগা ফটো তুলিবৰ কাৰণে তাত এটা ক্ৰছ পইণ্ট বুলিও এটা আছে য'ত ফটো তুলিবৰ কাৰণে খুব বেছি ভাল হয় তাতে আপোনাৰ আৰু নেক্সট এইবোৰ ওপৰত প'ষ্টো কৰা যায় আজিকালি ছচিয়েল মিডিয়া সকলোৰে আছে ইনষ্ট্ৰাগ্ৰাম হওক হোৱাটচাপ হওক ফেচবুক হওক সকলোতে এই ধুনীয়াকৈ প'ষ্ট কৰা যায় ফটোবোৰ তহ মোৰ কাৰণে জুকো ভেলি খুব ধুনীয়া এটা জেগা এবাৰ হ'লেও যাব লাগে আৰু